কেইবছৰমান আগৰ পুৰণি মোবাইলসমূহত ইণ্টাৰনেটৰ সুবিধা নাছিল সেইকাৰণে তাত ফেচবুক হোৱাত্চএপ ইনচ্টাগ্ৰাম ইউটিউব টুইটাৰ আদি ব্যৱহাৰ কৰিব পৰা সুবিধা নাছিল তাৰ অনুপাতে বৰ্তমান স্মাৰ্টফোনসমূহত ইণ্টাৰনেটৰ সুবিধা কৰি দিয়াৰ কাৰণে সকলোখিনি সুবিধা সকলো ৰাইজে পাব পৰাৰ সক্ষম হৈছে বৰ্তমান মই জিঅ' ফোনৰ ৰিচাৰ্জ কৰোঁ আৰু এয়াৰটেল ফোনৰ ৰিচাৰ্জ কৰোঁ ডাটা পেকৰ কাৰণে মই মাহিলী দুইটা চিমতে ছয়শ ছয়ষষ্ঠি টকাকৈ টকা খৰচ কৰোঁ